আমাৰ বিদ্যালয়ৰ সম্পদৰ অভাৱ যিবিলাক দেখি আছোঁ আমি সেইবিলাক হৈছে ৰাস্তা পদূলি হওঁক বা যি ইস্ বিদ্যালয়ৰ ভিতৰত থকা ডেস্ক বেঞ্চ শিক্ষকৰ টেবুল চকী আৰু কিতাপ পত্ৰৰ ফাইল থকা যি সম্পদ ধৰি লওক গডেজ সেইবিলাকৰ অভাৱ আমাৰ বিদ্যালয়ত দেখা গৈছে সেইবিলাক এতিয়া ধৰি লওক কাঠৰ হিচাপে এই এতিয়া ব্যৱহাৰ কৰা হৈ আছিলে আজিকালি এই সম্পদবোৰ যি অভাৱ দেখিছোঁ তাৰ যি আধুনিক জীৱনৰ যি টেকনলজি ওলাইছে তেনেকুৱা ধৰণৰ হ'লে মানে অলপ বেছি ভাল হয় বেছি ভাল হয় মানে ভালেই সেইটো কিয়নো আজিকালি গছ যি আমাৰ বায়ুমণ্ডলৰ গছ সেই সম্পদৰ বাবে ডেস্ক বেঞ্চ চকী টেবুল আলমাৰি বনাবৰ বাবে যিবিলাক কাঠ আমাৰ আমি ব্যৱহাৰ কৰোঁ সেইবিলাক আমি প্ৰকৃতিৰ পৰা পাওঁ আৰু সেই প্ৰকৃতিৰ পৰা আমি কাটি ধংস কৰি যোৱা কাৰণে আমাৰ মানুহৰো জলবায়ুৰ ওপৰত প্ৰভাৱ পৰি পৰে গতিকে সেইটো লৈ আমি সেইবিলাক আজি আধুনিক যুগত টেকনলজি দ্বাৰা যিবিলাক ডেস্ক বেঞ্চ চকী টেবুল আলমাৰি ওলাইছে তেনেধৰণৰ আচবাব ব্যৱহাৰ কৰি আমি এই সম্পদবোৰ সংৰক্ষণ কৰাত আমি সজাগ হ'ব লাগে আৰু মই ভবা মতে এইটো যে কি এইবিলাক কাঠৰ সলনি আমি আজিকালি লোহাৰৰ পায় লোহাৰৰ অনা ব্যৱস্থা কৰিব লাগে আৰু এই কাঠৰ যি তৈয়াৰি কৰা ডেস্ক বেঞ্চ আলমাৰি চকী টেবুল সেইবিলাক অঁতৰাই লোহাৰে বনোৱা ডেস্ক বেঞ্চ চকী টেবুল আলমাৰি হ'লে মানে আমাৰ গছ গছনি যিবোৰ জলবায়ুৰ প্ৰভাৱ নপৰাকৈ আমি এখন চৌপাশত স্কুলখনৰ বা বিদ্যালয়খনৰ চৌপাশটো আমি গছ গছনিৰ পৰা ধুনীয়া এটা বায়ু পোৱা যাব আৰু স্কুলখনৰো উন্নতি হ'ব আৰু যি স্কুল দেখা গৈছে যিবিলাক স্কুলৰ অহা যোৱা কৰা ৰাস্তা পদূলি পানী বোকাৰে ভৰা বাৰিষা সময়ত সেইবিলাক আজিকালি চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা দিয়া হৈ আছে গতিকে কোনো স্কুল বা বিদ্যালয়ে যদি পোৱা নাই বা আমাৰ গাঁৱতো পোৱা নাই তেনেকুৱা ধৰণৰ সেইবিলাক আমি কেনেধৰণে আনি পিনি ৰাস্তাটো উন্নত কৰিব পৰা যায় ল'ৰা ছোৱালীবিলাকে পানী বোকা নগচাকৈ জোতা পিন্ধি ইস্পন পিন্ধি অহা যোৱা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি অভিভাৱকসকলেও অলপ সজাগ হোৱা ভাল আৰু চৰকাৰৰ পৰা পোৱা আগতে যিখিনি অভিভাৱক যিবোৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে বা নপঢ়া যিবিলাক মানুহ আছে গাঁৱৰ বাসিন্দা তেওঁলোকেও যদি অলপ কেতিয়াবা বন্ধৰ দিন এটাত ওলাই গৈ ৰাস্তা পদূলিবিলাকত দুই অলপ মাটি যদি চপাই দিয়া হয় ৰাস্তা পদূলিবিলাক তেনেকৈ ধৰণেও উন্নতি কৰিব পৰা যায় আৰু যদি পানী চানী অহা কোনো সুবিধা আছে সেইফালে ৰাস্তাইদি পাৰ হৈ যায় সেইবিলাক বাঁহৰে হ'লেও দলং এখন চৰকাৰৰ পৰা সুবিধা নোপোৱালৈকে বাঁহৰ হ'লেও দলং এখন দি মেলি তাত ল'ৰা ছোৱালীবিলাকৰ যাতে কষ্ট নাপায় অহা যোৱা কৰিবলৈ তেনেধৰণৰ ব্যৱস্থা কিছুমান নিজেই আমাৰ আমি হাতত ল'ব লাগে আৰু যি মই আগতে কৈ গ'লোঁৱেই যি ধৰি লওক এই কাঠৰ ডেস্ক বেঞ্চ ব্যৱহাৰ কৰা হয় সেইবিলাক এতিয়া আকৌ উন্নত কৰিবলৈ বা পুৰণা হৈ যোৱাৰ পিছত সেইবিলাক ভাগি যোৱাৰ পিছত আকৌ নতুন এখন বনাবৰ বাবে আকৌ নতুন এজোপা গছ কাটিব লগা হয় গতিকে গছ কটাৰ লগে লগে আকৌ প্ৰকৃতিৰ লগত যি জলবায়ু বা আমাৰ অক্সিজেনৰ ভাৰসাম্যটো অলপ কমি যোৱা দেখা পোৱা যায় গতিকে এইবিলাক লোহাৰৰ হোৱাটো ভাল হয় তেনেধৰণে উন্নতি কৰিব পৰা যায় আৰু যেনেকৈ মই ভাবোঁ তেনেধৰণে সকলোবিলাক অভিভাৱকে যদি সজাগ হ'বলৈ হয় তেন্তে এদিন নিশ্চয় আমাৰ গাঁৱৰ স্কুল

আগতকৈ বহুত ডেভেলপ কৰিব পৰা যাব বুলি মই ভাবোঁ